হেল্ল' হয় দাদা হয় মই লুকুৰাখনৰ পৰা কৈছিলো অঁ আপোনাৰ মোক চাৰি তাৰিখে মোক এখন হেৰি ভাড়াত লাগিছিলে কেবখন অঁ আমি মানুহ আছিলো পাঁচজন পাঁচজন এজন কেনচেলো হ'ব পাৰে আমি চাৰিজন যাম বুলি ভাবিছিলো হয় উঠাতো আমাৰ ইয়াৰ ঘৰৰ ওচৰৰ পৰাই উঠিম লুকুৰাখনৰ পৰা আৰু যাম অৰুণাচল যাম হয় অৰুণাচলত গৈ এদিন থাকিম হয় হয় আপুনি ৰাতিপুৱা ছয়টা বজাত আমাক তুলি ল'ব আমাৰ ঘৰৰ ইয়াতে ৰখিম হয় আমি ফুৰিম থাকিম এদিন থাকি মেলি তাৰপিছত গুচি আহিম হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে বাকী পইচা কথা লগ পাই পাতি ল'ম ঠিক আছে ঠিক আছে ধন্যবাদ